কি কৰিছা কি কৰিছা বোলো

মই গান শুনি আছোঁ পাপনৰ আপোনাক চিনি পোৱা নাই অঁ তাৰ তাৰ গানবোৰ শুনিছে নে নাই অঁ হয় নেকি পাপনৰ নামটো জানা নে নাই আকৌ ৰিয়েল নামটো মই জানোঁ অংগৰাগ মহন্ত আকৌ বাপেকৰ নাম কি জানা নাই

কি আছিল ময়ো পাহৰিছোঁ নহয় খগেন মহন্ত আছিল হেৰি পাপন আজিকালি মুম্ব হেৰি মুম্বাইত হে থাকে অঁ অঁ অঁ গায় গায় গম পাওঁ কৰি কিন্তু ভাল লাগে আকৌ ন অঁ অঁ পিছে কি কৰি আছা মই পাপনৰ ভিডিঅ' চিডিঅ'বোৰ চাই আছোঁ এ এতিয়া এই সি মানে বোম্বাইত গোৱা এইবোৰ গানবোৰ অঁ অঁ হ'ব দিয়ক শুনিছোঁ